হয় মই মানে ফোন কৰিছিলোঁ আপোনাক অলপ আগতে এখন কেব কেব বুক কৰিছিলোঁ এইটো নম্বৰৰ পৰা তাতে মই কেবখনত লগালগ অনলাইন পেমেণ্ট কৰি দিলোঁ কাৰণ মই ভাবিলোঁ যে মই যিহেতু যামেই কিন্তু মোৰ এতিয়া এঠাইৰ পৰা ফোন আহিল যে মই ইমাৰ্জেঞ্চী তাতে গৈ পাব লাগে কিন্তু এতিয়া মই কেবত আমিন গাঁও যাবৰ কাৰণে জালুকবাৰীৰ পৰা আমিন গাঁও যাম বুলি কেবখনত ইতিমধ্যেই মই পইচাটো কাটি দিলোঁ বেংকৰ পৰা কাটিলে মোৰ কিন্তু মই বিচাৰিছোঁ যে আপুনি কেবখন কেঞ্চেল কৰক বুকিংটো আৰু পাৰে যদি এইট টকাখিনি মোৰ বেংকৰ একাউণ্টত বা মোৰ যিটো অনলাইন বেংকিঙৰ একাউণ্ট যিটো আছে নম্বৰ আছে তাত মোক পইচাখিনি ঘূৰাই দিয়ক